এই বৰ্তমান এই আমাৰ এই ভাৰতৰ এই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যিহেতু আৰু আৰু তেখেত প্ৰধানমন্ত্ৰী হোৱাৰপৰা আমাৰ এই যিবিলাক আমাৰ নিবনুৱাসকল আছিল তেখেতে তেখেতসকলে বহুতেই সুবিধা পাইছে এই যেনে আমাৰ এই টেট পৰীক্ষা পাতিছে আৰু টেট পৰীক্ষা জৰিয়তে বহুত আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে এই চাকৰি পাইছে আৰু লগতে আমাৰ এই পুলিচ হওক এই আৰু বিভিন্ন ধৰণৰ চাকৰি তাৰমানে পাইছে আৰু কি ফ'ৰ্থ গ্ৰেড থাৰ্ড গ্ৰেড আৰু বিভিন্ন ধৰণৰ আৰু আৰু ভালেই পাইছোঁ আৰু আমাৰ নিবনুৱসকল এই এতিয়া নিশ্চয় তেওঁলোকে আনন্দও পাইছে আৰু ভৱিষ্যতেও যাতে নৰেন্দ্ৰ মোদী আৰু আমাৰ ভাৰত চৰকাৰত আৰু চাকৰি যাতে সুবিধা কৰি দিয়ে আৰু এই তেখেতক আমি বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু আগতেও এই চাকৰিৰ সুবিধাটো কম আছিল কিন্তু বি জে পি চৰকাৰ হোৱাৰ বাবে এই বহুত সমস্যা সমাধানো হৈছে এই আমাৰ আনকি আমাৰ যিবিলাক আমাৰ ছাত্ৰ ছাত্ৰী বহুত নিবনুৱা এনেই তেওঁলোকে ঘৰতে বহি আছিল বহুত পঢ়া শুনা কৰি তেওঁলোকে এতিয়া ভালেই পাইছে আৰু ভৱিষ্যতেও যাতে আৰু সুবিধা পায় আৰু ছাত্ৰ ছাত্ৰীবিলাকে আৰু এই যিবিলাক আমাৰ স্কুল চৰকাৰী হোৱা নাছিল আৰু তেখেতসকলৰো চাকৰিবিলাকো ৰেগুলাৰ হৈছে সেইটো ক্ষেত্ৰতো তেখেতসকলে বৰ বহুত আনন্দ পাইছে আৰু যিবিলাক আমাৰ কলেজ আছিল কলেজবিলাকৰ শিক্ষকবিলাকৰ বহুত দুখতে ভুগি আছিল তেখেতসকলেও বহুত আনন্দ পাইছে কলেজবিলাকো এতিয়া চৰকাৰীও কৰিছে যিবিলাক আমাৰ স্কুল আছিল বহুত দিনৰপৰা বহুত চনৰপৰাই স্কুলবিলাক হোৱা নাছিল আৰু সেই স্কুলবিলাকো আমি এতিয়া হোৱা দেখিছোঁ আৰু তেখেেতসকলৰো নিশ্চয় মুখত এটা হাঁহি আহিছে আৰু ঘৰৰ পৰিয়ালৰ তেখতসকলৰ এই এটা মুখত হাঁহি আমি দেখিছোঁ সঁচাকৈ ভাললগা এই এনেকুৱা যাতো হৈয়ে থাকে এই সেইটোকে আমি কামনা কৰিছোঁ আৰু